পানী হৈ ৰাস্তাটো অলপ বেয়া বহিললৈ যোৱা ৰাস্তাটোও বেয়া

ঠায়ে ঠায়ে ৰাস্তাবোৰ বেয়া

ইস্কুল যোৱা ল'ৰা ছোৱালীৰ কাৰণেও দিগদাৰ হয় বাৰিষা কালত ইয়াত ৰাস্তাত পূৰা পানী

প্ৰাথমিক চিকিৎসালয় আছে সেয়াও যোৱা ৰাস্তাটো বহুত বেয়া

ভাল হয় দেখাবলে ইমাৰজেঞ্চি হ'লে মানে অলপ প্ৰব্লেম হয়